সাপে কামোৰা বা পোকে কামোৰাৰ পৰা ৰক্ষা পাবৰ বাবে আমি প্ৰথমে সাৱধান হ'ব লাগিব কিয়নো সাপ এবিধ বিষাক্ত আৰু খঙাল প্ৰাণী ই সহজে আমাক আক্ৰমণ কৰিব পাৰে সেইবাবে আমি ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে আমি আমাৰ ঘৰৰ চাৰিওদিশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব আৰু সাপ নাহিবৰ বাবে আমি তাত ফেনাইল চটিয়াই দিব লাগিব ঠিক সেইদৰেই সাপৰ দৰেই বিভিন্ন পোক আছে সেই পোকসমূহ যেনে যেনে মৌ মাখি বৰল আমিতো দেখিয়েই থাকোঁ এই পোকসমূহৰ পৰা মানে কামোৰাৰ পৰা ৰক্ষা পাবৰ বাবে আমি মৌ মাখি নাহিবৰ বাবে আমাৰ ঘৰৰ চাৰিওফাল পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব ঠিক সেইদৰে মহ মহে নাকামুৰিবৰ বাবে আমি বা মহ নাহিবৰ বাবে এ বা মহৰ পৰা ৰক্ষা পাবৰ বাবে এ আমাৰ ঘৰত ৰোৱা যিসমূহ ফুলৰ টাব থাকে এই সেই ফুলৰ টাবসমূহত আমি পানী জমা হ'বলৈ দিব নহ'ব কিয়নো পানী জমা হ'লে সেই ফুলৰ টাবসমূহত মহে বিভিন্ন কণী পাৰিব পাৰে আৰু এই কণী পৰাৰ ফলত মহৰ মহসমূহে যেতিয়া আমাক কামোৰে আৰু এই কামোৰা মহৰ পৰা মহে কামোৰা ফলতেই আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে